আমাৰ অঞ্চলত খেলুৱৈসকলে বিভিন্ন প্ৰতিযোগিতাত ভাগ লয় তাৰ ভিতৰত হৈছে যেনে দৌৰ প্ৰতিযোগিতা আৰু বক্সিং প্ৰতিযোগিতা দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গৰাকীৰ নাম হৈছে হীমা দাস তেওঁ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা দুহেজাৰ ওঠৰ চনৰ দৌৰ প্ৰতিযোগিতাত তেওঁৰ ওপৰ পদক আৰ্জন কৰে আৰু আনগৰাকীৰ বক্সিং ইং খেলা প্ৰতিযোগিতাগৰাকী প্ৰতিযোগীগৰাকীৰ নাম হ'ল লভলিনা বুঢ়াগোহাঁই তেওঁৰ দুহেজাৰ সোতৰ চনত ব্ৰঞ্জক পদক লাভ কৰে আৰু ওঠৰ চনত দেলহিত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জক পদক লাভ কৰিছিল